অঁ আপুনি ৰান্ধনী নহয় জানো এতিয়া মোৰ অহা দহ তাৰিখে এটা কাজ আছিলে আপুনি ৰান্ধনী হিচাপে আহিব পাৰিবনে দহটা বজাত তাত তাৰমানে ৰান্ধে দহ সিদিনাখন আমাৰ ৰাতিপুৱা ছয় বজাতে আহিব লাগিব কিন্তু আগদিনাখন আপুনি আহি আমাক এশজনৰ কাৰণে কি কি জোগাৰ লাগিব কি লাগিব সেইটো হিচাপ দিবৰ কাৰণে মোৰ ঘৰত আহিব পাৰিবনে নাই অঁ অঁ অঁ আচ্ছা আইটেমটো আমি এনেই ভাবিছোঁ মাছ মাংস পনীৰ তিনিটাৰ কাৰণে আপোনাৰ অসুবিধা হ'বনে আপুনি পাৰিব আৰু এতিয়া কথা হ'ল কি মাছ মাংস পনীৰ গোটেইকেইটা থাকিব গতিকে মা মচলাৰ যিটো হিচাপ সেই হিচাপটো আপুনি নিজে দিব নে বেলেগে দিব আপনি নিজে দিলে ভাল আছিল অঁ তেতিয়াহ'লে আগদিনাখন আপুনি আহি মোক গোটেই হিচাপটো দি দিব আৰু পিছদিনাখন আপুনি ছয়টাতে আহিব পাৰিবনে ৰাতিপুৱা আচ্ছা থেংক ইউ